জৈৱিকভাৱে হাঁহ কুকুৰা প্ৰতিপালনৰ ফল ফলত আমি হাঁহ কুকুৰাসমূহ আমি সুস্বাস্থ্যৰে ৰাখিব পাৰোঁ দেখা যায় যে আজিকালি ৰাসায়নিক প্ৰক্ৰিয়াৰে বিভিন্ন ধৰণৰ ডপ প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ ভেকচিন প্ৰয়োগ কৰি হাঁহ কুকুৰাসমূহ প্ৰতিপালন কৰা হয় এই ভেকচিনসমূহৰ প্ৰয়োগ কৰাৰ ফলত কি হয় এটা হাঁহ কুকুৰা বিকলাংগ হোৱাৰো সম্ভাৱনা থাকে হাঁহ কুকুৰা এটা বিকলাংগ হোৱাৰ মানেই হ'ল সেই হাঁহ কুকুৰা বা কুকুৰা বা হাঁহটোৰ মৃত্যু হোৱা কাৰণ তেওঁলোক যদি বিকলাংগ হৈ যায় তেওঁলোকে খোৱা বোৱাত অসুবিধা হ'ব ফুৰণ চলনত বা ঘূৰি ফুৰাত অসুবিধা হ'ব যাৰ ফলত তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ ৰোগৰ ৰোগত আক্ৰান্ত হ'ব আৰু ৰোগত আক্ৰান্ত হ'লেই সেই হাঁহ কুকুৰাটো কেতিয়াও সুস্থ বা স্বাস্থ্যৰ ৱান বুলি ক'ব নোৱাৰি আৰু তেনেধৰণৰ হাঁহ কুকুৰা আমি বিক্ৰী কৰিলেও বেছি ধৰণৰ বেছি মূল্য পোৱা নাযায় কাৰণ তেনেধৰণৰ হাঁহ কুকুৰা বেমাৰী হাঁহ কুকুৰাৰ কুকুৰাৰ মাংস কোনেও খাবলৈ মন নকৰে বা হাঁহ কুকুৰাৰ মাংসবোৰ ভাল হৈ নাথাকে কিন্তু জৈৱিকভাৱে হাঁহ কুকুৰা পালনৰ ফলত কাৰণ হাঁহ কুকুৰাটো জৈৱিকৰ জৈৱিকভাৱে পালন কৰিলে মাংসটো ভাল হয় আৰু তেনেধৰণৰ গাঁৱলীয়া সমাজৰ সাধাৰণ কোনো ধৰণৰ ভেকচিন প্ৰয়োগ নকৰা হাঁহ কুকুৰ আৰু মাংস সকলো মানুহেই বিচাৰে বা প্ৰত্যেক মানুহেই তেনেকুৱা ধৰণৰ তেনেধৰণৰ সঠিক ভাল ভেকচিন প্ৰয়োগ নকৰা হাঁহ কুকুৰাহে বিচাৰে কাৰণ ৰাসায়নিকভাৱে প্ৰয়োগ কৰিলে হাঁহ কুকুৰাৰ মাংসটো বেয়া হৈ যায় বা ফোঁপোলা হৈ যায় ক'ব সাধাৰণ অৰ্থত ক'বলৈ গ'লে তেনেধৰণৰ হাঁহ কুকুৰা কুকুৰাৰ মূল্য অধিক নহয় বৰ্তমান দিনত দেখা যায় যে ব্ৰইলাৰ ফাৰ্ম খোলা হৈছে ব্ৰইলাৰ ফাৰ্মবোৰত বইলাৰ বইলাৰবোৰ কোনো ধৰণৰ জৈৱিক নহয় তেওঁলোকক ভেকচিন বা বেলেগ ধৰণৰ দৰবৰদ্বাৰাহে দ্বাৰাহে জীয়াই ৰখা হয় তেনেধৰণৰ মাংস বৰ্তমান প্ৰচলিত হয় যদিও তেনেবোৰ মাংস মানুহৰ স্বাস্থ্যৰ বাবে অতিকৈ ভাল নহয় কিন্তু জৈৱিকভাৱে প্ৰতিপালন কৰাৰ হাঁহ কুকুৰাৰ স্বাস্থ্য ৰাসায়নিকভাৱে জীয়াই ৰখা হাঁহ কুকুৰাতকৈ বেছি সুচল বা অধিক ভাল